অঁ মই গায়ত্ৰীয়ে ক'লোঁ গুৱাহাটীৰ পৰা মোৰ ৰিছাৰ্চ টপিক আছিল মুখাশিল্প মই সেইকাৰণে মাজুলীলৈ যাম বুলি ভাবিছোঁ আপুনি কিবা গাইড কৰি দিব পাৰিব নেকি তাতে হয় হয় তালৈ তালৈ মই যোৰহাটৰ পৰাই যাব লাগিব হয়নে যোৰহাটৰ পৰা সোমাই যাব লাগিব হয় হয় নেকি আচ্ছা ঠিক আছে মই যোৱাটো অঁ যোৱাটো মই যাম তাতে গৈ থকা খোৱাৰ সুবিধা আছেনে হয় হয় হয় হয়

হয় হয় হয়

হয় আৰু মোৰ যিহেতু বিষয়টো মুখাশিল্প মুখাশিল্পৰ বাবে মই বিশেষ একো ধাৰণা নাই সেইবাবে মই আগতীয়াকে কিছুমান তথ্য জানিব বিচাৰিছোঁ এই মুখাশিল্প বিশেষকৈ কোনটো অঞ্চলত গ'লে মই ভালদৰে ভালদৰে অধ্যয়ন কৰিব পাৰিম

হয় হয় এই এই হয় হয় হয় এই মুখা শিল্প কিহেৰে নিৰ্মিত হয় বাঁহেৰে হয়নে মাটিৰে হয়নে কিহেৰে নিৰ্মিত কৰা হয়

হয় অঁ অঁ পদ্ধতিটো অলপ দীঘলীয়া হয় তাৰমানে হয় হয় তাৰপিছত এই মুখা শিল্প কিহত প্ৰয়োজন কৰা হয় মানে প্ৰয়োগ কৰা হয় হয় হয় ও ও

হয় তাৰপিছত এই মুখাবিলাক ধৰক ৰাৱণৰ মুখা এইবাৰ প্ৰয়োগ কৰি কৰা হ'ল ধৰক ৰাসত হওক বা ভাওনাত হ'ল নেক্সট বছৰ অহা বছৰ আকৌ সেই সেই একেটা মুখাকে প্ৰয়োগ কৰে নে নতুনকে নিৰ্মাণ কৰে আচ্ছা

তাতে এই মুখাবিলাক কিনা বেচাও কৰা হয়নে মানে কিনি আনিব পাৰি

তেতিয়াহ'লে বাইদেউ মই মাজুলীলে গ'লে আপুনি মোক অকণমান সহায় কৰি দিব হয় ঠিক আছে ধন্যবাদ বাইদেউ ঠিক আছে ধন্যবাদ